মই দৌৰি থকাৰ দিনত স্কুলত পঢ়ি থকা দিনৰ কথা কৈছোঁ স্কুলত খেল ধেমালি পাতোতে দৌ বা দৌৰ প্ৰতিযোগীতা পাতে নহয় মাৰাথান দৌৰ অকল হেৰি চাৰিশ মিটাৰ তিনিশ মিটাৰ দুশ মিটাৰ এনেকৈ দৌৰবিলাকত অংশগ্ৰহণ কৰোঁ কৰিছিলোঁ তাৰপিছত এবাৰ তেনেকৈ দেহ দৌৰি পেলাই সাত কিলোমিটাৰমান দৌৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিলোঁ তাৰপিছত ছাৰহঁতো পাছে পাছে গৈ আছে বহুত ল'ৰা ছোৱালী গৈছে আৰু ডক্তৰ গৈছে লগত কাৰণ বা বেহুচ হৈ যাব নি বুলি ভাবি তাৰপৰা আমি ইমান স্পীডতো যোৱা নাই লাহে লাহে গৈ দৌৰি আছোঁ তাৰপিছত পানী দিছে খাবলৈ আমাক বাটত ছাৰহঁতে বাইদেউহঁতৰ লগত থাকেই নহয় গৈছে তাৰপিছত ইমান জোখতে গৈ দৌৰি থাকোঁ গৈ থাকোঁতে মই প্ৰথম সোমালোগে গৈ তা মই সোমাওঁতে সবেই ভাল পাইছে আৰু ছাৰ বাইদেউহঁতেও একদম মানে বহুত আনন্দ কৰিছে দৌৰি গৈ তাত প্ৰথম সোমোৱাৰ কাৰণে প্ৰাইজ দিছে স্কুলত পইচাও দিছে চাৰি হাজাৰ পাঁচ হাজাৰমান টকা ছাৰ বাইদেউহঁতে সম্বৰ্ধনা জনাইছে আগলৈ দৌৰি থাকিবলৈ তেনেকৈ উৎসাহ দিছে আৰু স্কুলত আকৌ মুকলি সভাটো মোক পুৰস্কৃত কৰিছে ছাৰ বাইদেউহঁতে সেই কথাখিনিকে মই এতিয়া আমাৰ ল'ৰা ছোৱালীক কওঁ দৌৰিবলৈ ৰাতিপুৱা দৌৰ দৌৰোঁ মই স সদায় দৌৰিবলৈ যাওঁ ৰাতিপুৱা গধূলিও যাওঁ কেতিয়াবা দৌৰিবলৈ যেতিয়া সময় পাওঁ তেতিয়া অকণমান যাওঁ আৰু দৌৰি প্ৰেক্টিছ কৰিবৰ কাৰণে নকৰিলেতো একেদিনাই দৌৰি পাৰিব নোৱাৰো দৌৰিব নোৱাৰি টোপনি ধৰিব সদায় দৌৰি থাকোঁ অকণ অকণকৈ ৰাতিপুৱা চাৰে তিনিটামান বজাত তিনিটামান বজাত উঠি যাওঁ দৌৰিবলৈ বেছি সময় নদৌৰোঁ আধা ঘণ্টামান দৌৰোঁ ঘৰলৈ গুচি আহোঁ তাৰপৰা তেনেকৈ কৰিয়ে দৌৰি মই প্ৰস্তুতি চলাই আছিলোঁ আৰু যিমান কণ পাৰোঁ সেয়াই মোৰ অভিজ্ঞতা দৌৰাৰ